ওজন কমাবলৈ চেষ্টা কৰিবৰ বাবে আমাৰ গাঁৱত জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰ কিছুমান হৈছে আমি ৰাতিপুৱা সদায় সোনকালে উঠিব লাগে সোনকালে উঠি আমি খোজকাঢ়িব লাগে দৌৰিব লাগে সদায় আমি যোগা কৰিব লাগে তাৰ উপৰিও আমি পাতল আহাৰ খাব লাগে